মই আমাৰ ইয়াৰ ঘৰওৰ কাষতে ঘৰচৰ কাষতে সোণাৰীত বহুত ডাঙৰকে মাৰথানৰ এটা প্ৰতিযোগিতা পতা হৈছিল য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্থানীয় বিধায়ক ধমেশ্বৰ কোঁৱৰ ডাঙৰীয়াও অংশ আছিল পাতিছিল তেওঁ তেওঁলোকে আছিল আৰু সেই তাত বহুত ডাঙৰকে বহুত ডাঙৰকে মাৰাথান দৌৰৰ দৌৰৰ প্ৰতিযোগিতা পতা হৈছিল আৰু সেই প্ৰতিযোগিতাত বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহিছিল য'ত অ ময়ো সেই দৌৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু মই সেই মোৰ তাৰ বিষয়ে অলপ অভিজ্ঞতাৰ তাৰ অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছোঁ য'ত মই সেই মাৰাথান দৌৰৰ প্ৰথম পুৰস্কাৰৰ প্ৰথম পুৰস্কাৰ আছিল পঞ্চাছ হাজাৰ টকা দ্বিতীয় পুৰস্কাৰ আছিল ত্ৰিছ হোজাৰ টকা আৰু তৃতীয় তৃতীয় পুৰস্কাৰ আছিল দহ হজাৰ টকা য'ত মই সেই দৌৰৰ সেই প্ৰতিযোগিতাটো কাৰণে মই দুমাহৰ আগৰে পৰা ঘৰৰ ওচৰত কাষতে পুখুৰী পাৰত নিতৌ ৰাতিপুৱা মই চাৰিটা বজাত উঠি ঘৰৰ কাষৰ যিটো পুখুৰী আছিলে বহুত ডাঙৰ পুখুৰী য'ত পাৰতে মানুহে বহুত ডাঙৰকে দৌৰা দৌৰি কৰিব পাৰে তাত মই প্ৰথম মাহ প্ৰথম মাহ মই ৰাতিপুৱা চাৰিটা বজাত উঠি নিতৌ মই তিনি ঘণ্টা চাৰি ঘণ্টা দৌৰৰ মই দৌৰৰ কাৰণে সাজু হৈছিলোঁ ৰাতিপুৱা আহি মই দৌৰোঁ অকলে আহি তাৰ পাছত নিতৌ মই আহি এনেকে দৌৰিছিলোঁ তাৰপিছত অকলে আহি আমনি লগাৰ বাবে মই আকৌ মোৰ বন্ধু এজনক লগ ধৰি সেই দৌৰৰ কাৰণে সেই প্ৰতিযোগিতাটোৰ কাৰণে লগৰ এজনক মই লগ ধৰিলোঁ আৰু সেই লগৰজনো মোৰ লগতে আহিল ৰাতিপুৱা আমি দুটাই সেই প্ৰতিযোগিতাৰ কাৰণে প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে আমি ৰাতিপুৱাই ইয়াত ইয়াত দৌৰ দৌৰ আমি মাৰিছিলোঁ য'ত আমি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাবৰ কাৰণে কষ্ট কৰিছিলোঁ আৰু সেই কষ্ট কৰিছিলোঁ আৰু সেইকাৰণে আমি ৰাতিপুৱা চাৰিটা বজাত উঠি আহি পুখুৰী পাৰত সদায় আমি দৌ দৌৰিছিলোঁ আমি দুঘণ্টা তিনি ঘণ্টা দৌৰিছিলোঁ তাৰপিছত খন্তেক আমি অকণমান জীৰাই লৈ আকৌ দুঘণ্টামান মই আমি দৌৰিবলৈ লৈছিলোঁ সদায় আমি তেনেকে কৰাৰ পিছত লাহে লাহে আৰু লগৰ দুটা দুজন এজনকে বাঢ়ি আমি দহজনমান হৈছিলোঁগৈ সদায় তেওঁলোকে ৰাতিপুৱা আহে ৰাতিপুৱা অহাৰ পিছত আমি দুঘণ্টা তিনি ঘণ্টা অভ্যাস কৰাৰ পাছত অভ্যাস কৰাৰ পিছত আমি আকৌ আকৌ ঘৰলৈ গৈ মেলি পাছবেলা আকৌ আহিছিলোঁ আমি সেই তেনেদৰে সেই পুখুৰী পাৰটোত আমি সেই প্ৰতিযোগিতাৰ কাৰণে সাজু হ'বলৈ আমি এমাহমান অভ্যাস কৰিলোঁ এমাহমান অভ্যাস কৰাৰ পাছত ঘৰৰ কাষতে থকা এখন ডাঙৰ ফিল্ডত ডাঙৰ পূজা ফিল্ড এখন আছিল আমি সেই ফিল্ডতে আমি তালৈ ৰাতিপুৱা গধূলি আকৌ তাত মই আমি দৌৰিবলৈ আৰম্ভ কৰিলোঁ সেই দৌৰত আমি তেনেকে ৰাতিপুৱা গধূলি অভ্যাস কৰি কৰি লাহে লাহে আমাৰ লগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু লগৰ বাঢ়ি যোৱাৰ পাছত আমি লাহেকে আমি মেইন ৰাস্তাৰ কাষত যিটো মেইন ৰাস্তা আছে সেই তাত আমি দৌৰৰ কাৰণে প্ৰতিযোগিতা হ'বলৈ আমি ৰাস্তাত দৌৰিবলৈ অভ্যাস কৰিলোঁ দৌৰত অভ্যাস কৰি কৰি লাহে লাহে আমি অলপ ভাল লগা হ'ল ভাল লগাৰ পিছত আমি পাৰি দৌৰত পাৰিছোঁ আৰু আমি সেইকাৰণে আৰু অকমান কষ্ট কৰিবৰ কাৰণে আমি সদায় যিটো অভ্যাসৰ সময়সীমা সময়সীমা আমি লাহে লাহে বঢ়াই যাব ধৰিলোঁ বঢ়াই গৈ আমি বঢ়াই বঢ়াই আমি লাহেকে যেতিয়া প্ৰতিযোগিতা পাতিবৰ সময়ত পাতিব আমি এদিন দুদিনৰ আগত আমি অভ্যাসটো কমাই দিলো কিয়নো বেছিকে অভ্যাস কৰিলে গাৰ দেহাৰ জোৰ কমি যাব পাৰে সেইকাৰণে আমি দুই তিনদিনৰ আগত দৌৰাৰ সময় সীমাটো অলপ অভ্যাস কৰাাৰ যিটো সময় সীমা আছিল সেই অভ্যাসৰ সময় সীমাটো আমি লাহেকে কমাই দিলোঁ তাৰপিছত আমি যিদিনাখন দৌৰৰ প্ৰতিযোগিতা আছিল সেই প্ৰতিযোগিতাৰ আগদিনাখন আমি সোণাৰীলৈ গৈ সকলো লগৰকিটা সোণাৰীলৈ গৈ আমি আগদিনা এটা ৰুমত থাকিলোঁ থাকি আমি সেই তাত অংশগ্ৰহণ কৰিবলৈ সাজু হ'লোঁ দ্বিতীয় দিনাখন ৰাতিপুৱা সাত বজাত আমি অংশগ্ৰহণৰ স্থান পালোঁহি য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছিল আৰু সেইসময়ত প্ৰথমতে আমি চাৰিশ মিটাৰ দৌৰত দৌৰৰ কাৰণে সাজু হ'ল আৰু চাৰিশ মিটাৰ দৌৰত মই দ্বিতীয় স্থান পালোঁ মোৰ লগৰ ঋতুপনে প্ৰথম স্থান পালে আৰু মোৰ লগৰ বিবেক সি দ্বিতীয় তৃতীয় স্থান পালে আৰু সেইদৰে প্ৰথম আমি প্ৰথম ৰা প্ৰথম যিটো দৌৰৰ প্ৰতিযোগিতা আছিল প্ৰথম তিনিশ মিটাৰ দৌৰত আমি বহুত ধুনীয়াকে পাৰ কৰিলোঁ তাৰপিছত পিছবেলাক আকৌ সি এশ মিটাৰ দৌৰৰ প্ৰতিযোগিতা পতা হৈছিল তাত প্ৰথম পুৰস্কাৰ আছিল ত্ৰিছ হাজাৰ টকা দ্বিতীয় পুৰস্কাৰ আছিল পোন্ধৰ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ আছিল পাঁচ হাজাৰ টকা আৰু সেই প্ৰতিযোগিতা মই প্ৰথম স্থান ল'বলৈ সক্ষম হৈছিলোঁ কিয়নো দৌৰ জেগা মোৰ দৌৰৰ যিটো গতি আছিলে সেই গতিটো বেছি ভাল হৈছিল কাৰণ প্ৰথমবাৰ দৌৰ তিনিশ মিটাৰ প্ৰতিযোগিতাত প্ৰথমবাৰ দৌৰাৰ নমা কাৰণে প্ৰথম নমাৰ কাৰণে যে আমি মই পতকে পৰা নাছিলোঁ আৰু সেইটো সেইকাৰণে মই দ্বিতীয় স্থান পাইছিলোঁ কিন্তু মই এশ মিটাৰ দৌৰত প্ৰথম স্থান ল'বলৈ সক্ষম হ'লোঁ আৰু মোৰ লগৰ বিবেক কে প্ৰথম দ্বিতীয় স্থান পালে বিপুলে পালে তৃতীয় স্থান আৰু সেইকাৰণে এটাই ভাল লাগিল যে কিয়নো লগৰকিটাৰ লগত থকাৰ কাৰণে সেই দৌৰত দৌৰি ভাল লাগিল নিজকে কাৰণ সাহসক এটা হ'ল য কিয়নো অচিনাকী মানুহকিজনৰ লগত ভয় প্ৰথম দৌৰত ভয় ভাৱ মানুহৰ মনত আহে ভয় ভাৱবোৰ ইমান ডাঙৰ ডাঙৰ মানুহ দেখি ভয় ভাৱ যিবোৰ আহে ভয় ভাৱ আহে মনত সংকোচ কিবা আহে সেইবোৰ নাহিবৰ কাৰণে লগৰকেইটা থাকিলে উৎসাহ পোৱা যায় দৌৰত কাৰণ দৌৰ দৌৰ অকল সেইটো এটা প্ৰতিযোগিতা নহয় সেইটো জীৱনৰ এটা লক্ষ্য কাৰণ দৌৰি মানুহে আজিকালি বহুত চাকৰি ল'ব পাৰি অকল পইচাৰ কাৰণে নহয় দৌৰ প্ৰতিযোগিতা ভাগ কৰিলে বহুত ভাল সুবিধাও পোৱা যায় আৰ্মি পুলিচ আজিকালি বহুতো সুবিধা পোৱা যায় দৌৰত প্ৰতিযোগিতা পালে আৰুও সেইটো কাৰণে আমি বহুত প্ৰতিযোগিতাৰ দুমাহ তিনিমাহৰ আগৰ পৰা আমি বহুত কষ্ট কৰিলোঁ সেই প্ৰতিযোগিতাত উত্তিৰ্ণ হ'বলৈ আৰু যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সেই বঁটা প্ৰদান কৰিলে যিহেতু পইচা প্ৰদান কৰিলে প্ৰথম পুৰস্কাৰ আমাক প্ৰদান কৰা হৈছিলে সেই পুৰস্কাৰ লৈ নিজকে বহুত গৌৰৱ অনুভৱ কৰিলোঁ আৰু এটা কাৰণে গৌৰৱ যি কিয়নো তাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক বহুত কথা ক'লে যিহেতু আমি আগলৈ নতুন আগলৈও যেন আৰু এনেকে ভালকে দৌৰৰ কাৰ দৌৰ প্ৰতিযোগিতা ভালকে মাৰি যাব বহুত ভাল ভাল প্ৰতিযোগিতা আমি ভাগ ল'ব পাৰোঁ সেইকাৰণে আগুৱাই যাবলৈ বহুত আমাক সাহক দিলে যি সেই সাহসতে ভাল লাগিলে আৰু আমাৰ স্থানীয় বিধায়ক যি ধৰ্মেশ্বৰ ডাঙৰীয়াই আমাক বহুত ভালকে ভাল কথা কিছুমান ক'লে যিহেতু কি আমি অনাগত দিনবোৰত যেনেদৰে আমি দৌৰ ক'বাত প্ৰতিযোগিতা পাতি লাহেকে আমি অলিম্পিক খেলতো আমি ভাগ ল'ব পাৰিম য'ত বহুত ডাঙৰ ডাঙৰ প্ৰতিযোগিতা পতা হয় সেইবোৰতো আমি ভাগ লৈ লাহে লাহে কিন্তু অভ্যাসটো মেইন অভ্যাসটো কৰিবই লাগিব সদায় আমি যিটো যিমান ধৰণে কষ্ট কৰিছিলোঁ দুমাহ তিনিমাহৰ আগত সেই কষ্টটো যেন আমি ৰখি মিলি আকৌ সদায় সেই কষ্টটো হয় আমি এটা বান্ধি নিতৌ আমি সেই অভ্যাস কৰিয়ে থাকিব লাগিব কিয়নো আকৌ কোন সময়ত পতককে একেটা বস্তু পতকে আমি আকৌ প্ৰতিযোগিতা ক'বাত যদি পাতে আমি পতককে সেই অভ্যাস আমি ইমান সোনকালে কৰিব নোৱাৰি অভ্যাস কৰিব নোৱাৰি সেইকাৰণে আমি অভ্যাসটো কেতিয়াও এৰি দিব নালাগে কৰি থাকিলে দৌৰো এনেকুৱা দৌৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰি থাকিব পাৰিম এনেদৰে ডাঙৰীয়াসকলে বহুত ভালকৈ বুজালে যে এনেকে আমি ভালকে দৌৰি থাকিলে দৌৰৰ প্ৰতিযোগিতাত আমি এনেকে যদি অভ্যাস কৰি থাকোঁ কৰি থাকিলে আমি ভৱিষ্যতে আমাৰ নিজৰ কাৰণে ভাল